হেল্ল টি এম এইছ মই তাত ভেজিটেৰিয়ান ম'মৰ অৰ্ডাৰ দিছিলোঁ মোৰ ঘৰটো কমলাবাৰী গাঁৱৰ প'ষ্ট অফিচৰ ওচৰতে আনুমানিক কিমান সময়ৰ ভিতৰত আপোনালোকে আহি পেলাই আমাক এইটো দিব পাৰিব আপুনি আহোঁতে ফোন কৰি দিব মই ঘৰৰ আগতে বাট চাই থাকিম